হেল্ল' মই পাণবজাৰলৈ যাব আছিলোঁ তুমি যাবা নেকি পাণবজাৰ মই এইটো কিতাপ ঘৰ আছে যে তাতে যাম ভাবি আছোঁ তাতে ভাল ভাল কিতাপ পাই বুলি শুনিছোঁ এন চি ই আৰ টি চাই ল'ম পাবতো লাগে সেইটোৱে আৰু তোমাৰ এন চি ই আৰ টি কিনিব আছে মোৰ বাৰু ন'ভেল কিনিব আছে কেইটামান সেইটোৱে আৰু কেইটামান অসমীয়া ইংৰাজী সেইকেইটা ন'ভেল কিনিব আছে আৰু কেইটামান আমাৰ ছিলেবাছৰ কিতাপো কিনিব আছে চাও পাওঁনে নাও পাওঁনে নাই তুমি কিতাপ ঘৰত আগত গৈছানে সেইটো কৰিব পাৰি আৰু মই আগত গৈছিলোঁ কিতাপ ঘৰত তাতে মানে ছেকেণ্ড হেণ্ড কিতাপকেইটাও পায় সেইকেইটা কিন্তু বৰ ভাল আধা দামত আমি ভাল কিতাপ পাই যাওঁ ছেকেণ্ড হেণ্ড হ'লে কি হৈছে পঢ়িবহে লাগে মই ছেকেণ্ড হেণ্ড কিতাপকেইটাও বিচাৰিম পাণবজাৰত কিতাপ ঘৰত নাপালে বেলেগ দোকানকেইটাতো বিচাৰিম তুমি বিচাৰিবা নেকি সেইটোৱে আৰু মই কেইটামান খাতাও কিনিম আৰু কেইটামান কাৰেণ্ট এফেয়াৰছৰ কিতাপকেইটা থাকে যে মেগাজিন এইবিলাক থাকে সেইবিলাকও কিনিম সেইকেইটা কমপিটিটিভ এক্জাম কাৰণে বৰ দৰকাৰী হয় পাণবজাৰত পাই যাম চাগৈ তুমি আগত কেতিয়াবা কিনিছা নেকি মই কিতাপ ঘৰখন আগত এবাৰ গৈছিলোঁ এটা কিতাপ বিচাৰিছিলোঁ পাই গৈছিলোঁ কিন্তু নাজানো এতিয়া পাম নে নাই হ'ব দিয়া আমি একেলগে যাম নহ'লে ঠিক আছে দিয়া বাই বাই